হেল্ল' ৰাতুল অঁ মই থেংক্স এটা দিবৰ কাৰণে ফোন কৰিলোঁ দেই অঁ এই যে তোমালোকে যে যিটো কাম কৰি আছা এতিয়া এই যে গেছ চিলিণ্ডাৰটোৰ গ্ৰাহকৰ ঘৰে ঘৰে আনি পেলাই যে দিছাহি এইটো খুব ভাল কাম এটা হৈছে তাৰমানে ৰাইজে যথেষ্ট উপকৃত হৈছে আৰু বিশেষকৈ কি হ'ল মানুহৰ সময়ৰ আজিকালি যিটো অভাৱ সেই সময়বিলাকতো অলপমান বহুতখিনি সময়ৰ মানে সদব্যৱহাৰ হৈছে বুলি আমি ভাবিছোঁ এনেকুৱা কামবিলাকে সমাজৰ কাৰণে ভাল কামেই গতিকে তোমালোকে এইবিলাক কৰি থকা আৰু যে এই ঘৰত আনি পেলাই চিলিণ্ডাৰটো যে দিছাহি সেইটোতকৈ আৰু ভাল উপকাৰ কাম একো নাই দেই আমাৰ কাৰণে আমি বহুত বহুত সুখী ধন্যবাদ জনাইছোঁ আৰু কামটো যাতে আৰু সমাজৰ কাৰণে আৰু আগবাঢ়ি যোৱা তাকে কাম কামনা কৰিছোঁ